হেল্ল' ছাৰ মই কেশৱ চুতীয়াই ক'লোঁ ছাৰ মই নতুনকৈ এটা বিদ্যুতৰ সংযোগ ল'ব বিচাৰিছোঁ ঘৰত ছাৰ তাৰ বাবে কি নথি পত্ৰ লাগিব জনাবচোন আৰু কি কি ৰেহাই পাম তাৰ বিষয়েও অলপ মোক অৱগত কৰিব অঁ কিমান খৰচ আহিব ছাৰ তাৰ বিষয়েও জনালে অকণমান সুখী হ'ম আমি মধ্যবিত্ত মানুহ ইমানখিনি টকা পইচাও নাই আৰু মই ইলেক্ট্ৰিচিটি কানেকশ্যনটো লোৱাৰ পাছত আপোনালোকৰ কোম্পানীৰ জৰিয়তে মই কোনখিনি সুবিধা উপলব্ধ হ'ম তাৰ বিষয়েও অকণমান সবিশেষ ক'ব মোৰ ঘৰৰ পৰা বৰ্তমান মেইন ইলেক্ট্ৰিকৰ প'ষ্টলৈকে মিনিমাম পঞ্চাছ মিটাৰমান দূৰত্ব হ'ব সেইবোৰ কেবুলৰ ব্যৱস্থাটো আপোনালোকৰ ফালৰ পৰা পামনে নাপাম বা কিবা ৰেহাই থাকিব নেকি আৰু নতুন সংযোগৰ ফলত আপোনালোকৰ ফল ফালৰ পৰা আৰু কি সুবিধা পাব তাৰ ওপৰত অলপ ক'লে মই সুখী হ'ম আৰু আৰু ছাৰ আৰু নতুন ব'ৰ্ড হওক কি বুলি কয় বৈদ্যুতিক বাল্ব হওক কোনবিলাক বস্তু সুবিধা দিব হয়